আমাৰ গাঁৱৰ ইয়াত কেইবাগৰাকী মহিলাৰ এই শিক্ষিত নিবনুৱা যুৱক আছে তেওঁলোকে বৰ তেওঁলোকে বিভিন্ন ধৰণৰ এই এই এই এই হেৰি কি কয় এই যি হেৰি তাঁত বৈ মানে গামোচা গামোচা হেৰি কি কয় বিকি তেওঁলোকে পোহপাল কৰিছে দেখিছোঁ আৰু বিশেষকৈ সিহঁতৰ অকলে এঘৰে নহয় এই পাঁচ ছঘৰমান তেওঁলোকে এটা এই গোট হিচাপে কাম কৰি তেওঁলোকে এটা ঘৰখন পোহাৰ উপৰিও তেওঁ ল'ৰা ছোৱালীক ফল দিছে আৰু যিহেতু আমি দেখামতে কেইবাগৰাকীও মহিলাই ইয়াত যি তাঁত চাত বৈ দি উৎপন্ন কৰে তাৰ সেই এই সেইবোৰ বিক্ৰী কৰি বিকি নিজেও পায় তেওঁ অন্যকো এই ইঞ্চুছ ইঞ্চুছ মানে পাইছে গতিকে আমাৰ এই তেওঁলোকে কিছুমান এই সিহঁতৰ যি এই কেইজন কেইজনী দোকানৰ যি ওচৰৰ যি দোকান যি ব্যৱসায় আছে তাত এই বয় বস্তুবোৰ দিয়েগৈ সেই উপৰিও তেওঁলোকে তাত বৈ গামোচা আৰু চাদৰ এনেকৈ বৈ পানি কিছুমান

অঞ্চলত ব্যৱসায় কৰিও পাইছে তেওঁ কিছুমান এই যদিও তেওঁলোকে চহৰলৈ যাবপৰা নাই তথাপিও ওচৰৰ যি ব্যক্তিগত যিটো

কষ্ট কৰি দি এই বোজা জোতা এইটো কি এই গামোচা চাদাৰ যি সূতা নিজেই বৈছে আৰু ল'ৰা ছোৱালী তাৰে পইচাই স্কুল বা তেওঁলোকে নিজেই কিতাপ কিতাপপত্ৰ কিনি আনিছিলে আনিছে আৰু বিশেষকৈ আমাৰ কি ইয়াৰ এই বেছি বেছিভাগ মানুহেই আমাৰ এই জেগাৰপৰা সূতা আৰু যি চাদৰ চাদৰ তেওঁলোকে এখন এখন চাদৰৰ দাম তেওঁলোকে বিকি কিনি এই ভালেমান পইচা লাভ কৰিছে আৰু বিশেষকৈ আমাৰ সূতা যি মহিলাসমিতিয়ে যি এই বহাগ বিহু বা মাঘৰ বিহুত তেওঁলোকে যি এই হেৰিয়াৰ সূতা কম সূতা দি সূতা দি এই গামোচা যি তেওঁলোকে উৎপন্ন কৰে আৰু লগতে সেই গামোচাই বিহুত আমাৰ যি আমাৰ যি গাঁৱৰ যি আমাৰ এই গাঁৱৰ যি আমাৰ এই গামোচাৰ যি আমাৰ মূল্য যি সেই সন্মান সেইটো আমাৰ এই সেইটো তেওঁলোকে দেখিছেই যি আমাৰ গামোচাৰ যি যি গুণাগুণ সেই গুণাগুণটো আমাৰ যথেষ্ট বৃদ্ধি হৈছে আৰু আমাৰ লগতে চাদৰো আমাৰ তেনেকৈ সেই চাদৰৰদ্বাৰাই আমাৰ এই গামোচা যি আমাৰ এইটো যি আমাৰ উৎপন্ন হৈছে সেই উৎপন্ন হৈ আমাৰ বিভিন্ন ধৰণৰ এই কামল এই পিন্ধে পিন্ধি পেনি আমাৰ বিশেষকৈ বিশেষকৈ আমাৰ তাৰপা মূল্যবান মূল্যত যিটো পায় সেইটো পায় গতিকে সেইটো আমাৰ পোৱাৰ যি পইচা সেইটোৱে আমাক বহুতখিনি কাম কৰে আৰু বিশেষকৈ আমাৰ অন্য একো কথা নাই যে যিবিলাক এই মহিলাসকলে যি আমাৰ এই তাঁত চাত বৈ যি পইচা আৰ্জন কৰিছে সেই আৰ্জন কৰাৰ বিনিময় এই বহুতখিনি উপকৃত হৈছে আৰু যিহেতু এই আমাৰ যি তাঁতদ্বাৰাই যি আমি তেওঁলোকৰ যি আদৰ্শ যি আমাৰ যি তাঁতৰ যি যি মূল্য যি তেওঁলোকে সেইবিলাক জীয়াই ৰাখিব পাৰিছে আৰু বিশেষকৈ কি আমাৰ আমাৰ এই অসমত যি দাঁতৰ তাঁতৰ যি তাঁতৰ যি সম্পদ সেই সম্পদটো বজাই ৰাখিব পাৰিছে আৰু বিশেষকৈ আমাৰ অন্য একো নাই এই এখন এখন তাঁতৰ দাম গামোচাৰ দাম কমেও দুশ বা তিনিশ টকা পোৱা যায় আৰু সেই টকাই ল'ৰা ছোৱালীক যি সিহঁতৰ পঢ়া শুনা যি এই কিতাপপত্ৰ যি সেইবিলাক তাৰে হেৰি কৰি পানি চলিব পাৰিছে আৰু বিশেষকৈ অসমত যি আমাৰ নিবনুৱা সমস্যা যি ল'ৰা ছোৱালী আমাৰ স্কুলৰ যি ইউনিফৰ্ম চিউনিফৰ্ম এইবিলাক আমাৰ এই সেই সেই অনুপাতে যেনিবা আহিছে আৰু বিশেষকৈ আমাক কি এই আমাৰ মহিলাসমিতিৰ দ্বাৰাই যিখিনি আঞ্চলিকৰ যি ব্যৱসায় কৰা আছে সেইবিলাক এই চাৰি পাঁচজনী একেলগে লগ হৈ আৰু তেওঁলোকে স্বাৱলম্বী হৈছে ব্যৱসায় কৰা কৰাৰ কাৰণে আৰু বিশেষকৈ আমাৰ কি অসমত যি অনাগত যি এই তাঁতৰশালৰ যি যি ব্যৱসায় সেই ব্যৱসায়টো অতি সুন্দৰ আৰু লাভ লাভ লাভ লাভ লাভজনক গতিকে আমি ভাবিছোঁ যে এই সকলোৱে আমি শলাগ লৈছোঁ এইটো আৰু যিহেতু আমাৰ অসমৰ যি মূল্যবান সম্পদ এই সম্পদটো আমি জীয়াই ৰাখিব লাগে আৰু বিশেষকৈ অইনে কন অন্য কথা কওঁ আমাৰ যি আমাৰ তাঁতবোৱা এখন এখন এই ৰিহা আৰু মেখেলাৰ যি মূল্য সেই মূল্যটো সমান ক'তো দিবপৰা নাই এওঁলোকে নিজে নিজে বৈ নিজে নিজে বৈ নিজে মেহনত কৰা কাৰণে আমাক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ কাৰণে ইয়াৰ এই ইয়াৰ মানে মূল্য সিহঁতি তাৰ বিনিময় পইচা টকাটো পাইছে